অ কি খবৰ এ বহুদিন হ'ল খবৰ চবৰ পোৱাই নাই অ খেতি বেয়া হৈছে নেকি মোক বাইছমুঠিৰ কঠীয়া লাগিছিলে পাম নেকি তোমালোকৰ সেইফালে আমাৰ মোৰ তাৰমানে কঠীয়াটো কি কি কৈছে তাৰমানে বা মই কঠীয়া কৰিছিলোঁ কঠীয়া সেই ৰুইছিলোঁ তাৰমানে সেই বেয়া হৈ গৈছে বানপানী উঠিকেনে বেয়া হৈ গৈছে এতিয়া ধান সিচিঁলেতো নহ'ব সেই কাৰণে কঠীয়া লাগিছিল জহা ধানৰ লাগিছিল বাইছ মুঠিৰ লাগিছিল এনেকৈ ৰঞ্জিত ধান আৰু জহা ধানৰ এনে দামটো কিমানমান হ'ব দাম বহুতখিনি কৈছে নেকি এনেই কিবা কম চম কৰিব পাৰিব নেকি

অ

অ সিফাল পথাৰখনত বেছি ভাল হৈছে ন' খেতি ভাল হৈছেনে সেইখন প অ এয়া মোৰো হৈছে তাৰমানে মোৰ কঠীয়াবিলাক খাই পেলাইছে সব বেয়া হৈ গৈছে ধানটো নতুনকৈ কৰিব লগা হৈছে এতিয়া শুকাইছে এতিয়া আৰু নতুনকৈ সেই এতিয়া কঠীয়াবিলাক বেয়া হৈ গৈছে ন' সেইকাৰণে নতুনকৈ লাগিছিল সেইকাৰণে সুধিছোঁ আছে নেকি ক'ৰবাত এনে বাইছমুঠি লাগিছিল ৰঞ্জিত ধান লাগিছিল জহা ধান লাগিছিল বৰ্ণালী ধান লাগিছিল

অ সুধি সুধিকেনে কৰিব কথা পাতিব পাৰিমনি

অ অ অ অ অ তুমি মোক ও মই জানো জানো জানো